বিহুৰ সময়ত প্রত্যেকৰ ঘৰতে আমাৰ জা জলপান পিঠা পনা এইবিলাক তৈয়াৰ কৰা হয় পিঠা পনা আৰু জা জলপানৰ ক্ষেত্ৰত বিশেষকৈ ভোগালী বিহুটো বেছিকৈ প্রাধান্য দিয়া হয় যদিও সকলোবোৰ গোটেইকেইটা বিহুতেই পিঠা পনা জা জলপান তৈয়াৰ কৰা হয় মাঘৰ বিহু যিহেতু মাঘৰ বিহু ভোগালী বিহু বুলি কোৱা হয় ভোগৰ বিহু সেইটো সময়ত মানুহে খাই বৈ ভাল পাই মুঠতে সেই ভোগালী বিহুত বিশেষকৈ খোৱাই কাম কৰা হয় গতিকে ভোগালী বিহুত আমি বিভিন্ন ধৰণৰ পিঠা পনা বনাওঁ মই ভোগালী বিহুৰ সময়ত প্রধানকৈ এই তিলৰ পিঠা বনাওঁ প্ৰথমে চাউল তিয়াই থ থওঁ চাউল তিয়াই থৈ অলপ শুকুৱাই শুকুৱাই লওঁ তাৰ পিছত আমাৰ গাঁৱৰ ওচৰ ঢেঁকী যাৰ যাৰ ঘৰত ঢেঁকী আছে তাত গৈ ঢেঁকীত পিঠাবোৰ পুৰি আনোঁ আজিকালি দেখা যায় যে পিঠা পিঠা মেচিনতে পিঠা গুৰি তৈয়াৰ কৰি লয় মেচিনতে পিঠা গুৰি প্ৰস্তুত কৰে সেইটো সেই পিঠা গুৰি খিনি সকলোবোৰ পিঠাতে আচলতে বৰ ভাল দৰে পিঠা নুঠে বুলি কয় যি সমূহ আমি ঢেঁকীত ঢেঁকী দি সুন্দৰকৈ পিঠা গুৰি তৈয়াৰ কৰোঁ সেইখিনি পিঠা হেঁচা পিঠাৰ কাৰণে উৎকৃষ্ট গতিকে পিঠা গুৰিখিনি খুন্দি আহি পিনি আমি প্ৰথমে ভাল দৰে তিলখিনি তৈয়াৰ কৰি লওঁ তিলেৰে গুৰ সানি বা নাৰিকলৰ গুৰিত নাৰিকলৰ গুৰিত চেনি দি ভাজিলৈ ভাল দৰে আমি পিঠাটো হেঁচা পিঠাটো আমি বনাওঁ তাৰ পিছত আমি বনাওঁ তেল তেলৰ পিঠা তেলৰ পিঠা গুৰেৰেও তৈয়াৰ কৰোঁ আৰু বৰা চাউলৰ তেলৰ পিঠা আমি নিমখেৰে তৈয়াৰ কৰোঁ গুৰৰ তেলৰ পিঠাটোত গুৰ ব্যৱহাৰ কৰা হয় পিঠাটো এটা পেষ্ট তৈয়াৰ কৰি লোৱা হয় পিঠাগুৰি পিঠাগুৰি গুৰ এনেদৰে দি তাৰ পিছত তেলত ভাজি যোৱা হয় তাৰ পিছত যিটো বৰা চাউলৰ তেলৰ পিঠা সেই বৰা চাউলৰ তেলৰ পিঠাটোত বৰা চাউলৰ তেলৰ পিঠাটোত নিমখ দিয়া হয় নিমখ দিয়া হয় আৰু ভালদৰে বৰা চাউলৰ লগত ভালদৰে বস্তু পেষ্টটো তৈয়াৰ কৰি পিনি বনাওঁ তাৰ উপৰিও নাৰিকলৰ লাৰু তৈয়াৰ কৰোঁ নাৰিকলৰ লাৰু তৈয়াৰ কৰোঁ তিলৰ লাৰু তৈয়াৰ কৰোঁ চুজিৰ লাৰু তৈয়াৰ কৰোঁ ঠিক তেনেকৈ বৰ্তমান আমি ভোগালী বিহু সময়ত বিভিন্ন ধৰণৰ লাৰু বনাওঁ তাৰ উপৰিও চিৰা মুৰি আখৈ সান্দহ এনে ধৰণে বিভিন্ন ধৰণৰ জা জলপানো বনোৱা হয় এই সমূহ চাউলেৰে প্ৰস্তুত কৰা হয় সেইসমূহ আগৰ দিনত ঢেঁকীতে খুন্দিছিলে ঢেঁকীতে বনাইছিলে কিন্তু বৰ্তমান সময় তাৰ কাৰণে আমাৰ ওচৰে পাজৰে যিহেতু মেচিন আছে মেল আছে তালৈ তালৈ আমি লৈ যাওঁ আৰু সুন্দৰ কৈ কম সময়ৰ ভিতৰতে চিৰা আখৈ মুৰি এইসমূহ প্ৰস্তুত কৰি আমি লৈ আনোঁ এইসমূহ জলপান গাখীৰ দৈ এনেদৰে দৈ লগত মিহলি কৰি গুৰ আৰু বা চেনিৰ লগত খোৱা হয় আমি তেনেকৈ বনাওঁ বিহুৰ সময়ত তাৰ পিছত আৰু এটা পিঠা আমি বনাওঁ সেইটো হৈছে সুতুলি পিঠা সুতুলি পিঠাটো এটা চাউলেৰে পিঠা গুৰিয়ে প্ৰস্তুত কৰা হয় ভিতৰত তিলৰ পেষ্ট এটা ভৰাই দিয়া হয় তিলৰ মিশ্ৰণ অকণমান ভৰাই দিয়া হয় এই পিঠাসমূহ খাবলৈ বৰ সুস্বাদু খাবলৈ বৰ ভাল টেষ্ট গতিকে এই পিঠাসমূহ আমাৰ অসমীয়া সমাজত এটা সম্পদ এই পিঠাসমূহ বিশেষকৈ সকলোবোৰ পিঠা পিঠা গুৰিৰে প্ৰস্তুত কৰা হয় আৰু এই পিঠাগুৰিসমূহ আমি পাওঁ চাউলৰ পৰা অসমীয়া সমাজত এই চাউলৰ পৰা প্ৰস্তুত কৰা পিঠাসমূহ বিহুৰ বিহুৰ সময়ত বৰ আদৰণীয় আচলতে তাৰ পিছত বৰ্তমান সময়ত আধুনিক যুগত যিহেতু আমাৰ প্ৰাশ্চাত্যৰ অকণমান প্ৰভাৱ পৰিছে আমাৰ সমাজ বিলাকত গতিকে আমি আজিকালি আমাৰ বিহু সময়ত পিঠা পনাৰ লগতে নিমকি হওক কেক হওক এনেদৰে আমি বনাওঁ এই সমূহ চাউলৰ গুৰিৰে নহয় এইসমূহ আটাৰ গুৰি বা আটাৰ গুৰিয়ে আচলতে প্ৰস্তুত কৰা হয় এইবিলাকৰ বনোৱাৰ নিয়মো বেলেগ বেলেগ পিঠাৰ বেলেগ বেলেগ সুকীয়া সুকীয়া নিয়ম আছে নিমকি বনাব কাৰণে আমি ঠিক তেনেকৈ যেনেকৈ আমি পিঠাটো বনাওঁ তেলৰ পিঠাটো বনাওঁ তেনেকৈ নিমকি বনোৱাৰ সময়তো আমি আটা বা ময়দাৰে এটা পেষ্ট তৈয়াৰ কৰি ভাজি দিওঁ তেলত ঠিক তেনেকৈ কেক বনোৱাৰ সময়তো তেনেকৈ কিছুমান ৰিফাইন হওক কণী হওক ৰিফাইন কণী তাৰ পিছত ময়দা চেনি এনেধৰণে কিছুমান বস্তু আমি যা যোগাৰ কৰি বিহুৰ সময়ত আমি তেনেকৈ বনাওঁ